খেতিয়ক আৰু পশুপালকসকলৰ মাজত সহযোগিতা আৰু যোগাযোগৰ উন্নয়নে পৰস্পৰক বহুত লাভান্বিত কৰিব খেতিয়কসকলে খেতি চপোৱাৰ পাছত যিখিনি খেৰ থাকে সেইখিনি পশুপালকসকলে ল'লে পশুপালকসকলৰ সেই খেৰখিনি পশুবিলাকক দিলে পশুপালকসকল লাভাৱিত হ'ব আৰু খেতিয়ক পশুপালকসকলে খেতিয়কসকলক যি গোবৰ আদি দিব সেইখিনি খেতিয়কে যদি মাটিডোৱাত ছটিয়াই দিয়ে তেতিয়া সাৰ হ'ব তাৰপৰা যথেষ্ট পৰিমাণৰ খেতি হ'ব আৰু গতিকে খেতিয়ক আৰু পশুপালকসকলৰ মাজত সহযোগিতা আৰু উন্নয়নৰ পৰস্পৰক এনেদৰেই সহায় কৰিব পাৰিব